হয় হয় কোনে কৈছে হয় হয় নিশ্চয় কওকচোন কি কি জানিব লাগে আপোনাক আপোনাক ফ্ৰুটচ ফল মূল লাগিলহেতেন নেকি

হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় আপুনি কাইলৈ অহা কাইলৈ পাতিব ন' হয় অহা কাইলে কাৰণে আপুনি আমাৰ তাত আছে আমাৰ তাত আপুনি ফ্ৰেছ আপুনি সতেজ আপুনি ফল মূলেই পাব কল আছে আপেল আছে তাৰপিছত আনাৰস আছে নাৰিকল আছে কলৰ দাম আপোনাৰ কেজি আমি আশী টকাকে বেচি আছোঁ আপোনাৰ জাহাজী কল আশী টকা তাৰপিছত চেনী কল আপোনাৰ পঞ্চাশ টকা এনেই কেজি হাঁ নাই দাম মানে আমাৰ সতেজ থাকে আমি আপোনাৰ আমাৰ ৰাতিপুৱাৰ ভাগতে কল আহে আমি এনেকে আগৰ দিনৰ কল এনেকে ৰাখি নথওঁ মজুত আমি তেনেকে নকৰোঁ আমাৰ গাঁওবিলাকৰ পৰা আপোনাৰ কলবোৰ আহে ৰাতিপুৱা ৰাতিপুৱা আপেলৰ দাম আপোনাৰ আপেল দুবিধ প্ৰকাৰৰ আছে এটা হ'ল আপোনাৰ কাশ্মিৰীটো আছে আৰু এটা হিমাচলীটো আছে কাশ্মিৰীটো হাঁ কাশ্মিৰীটো অকণমান দামটো তাত বেছি কাশ্মিৰী আপোনাৰ এশ বিছ টকা আৰু হিমাচলৰ যোনটো আছে সেইটো হ'ল আপোনাৰ এশ টকা ডালিম হয় ডালিমো উপলব্ধ হ'ব হয় আছে হয় আপোনাক আপোনাক ডালিমৰ আপোনাৰ প্ৰায় আশী টকা আপোনাৰ ভাল যোনটো ডালিম সেইটো আশী টকা আছে আৰু আপোনাৰ আৰু এটা আছে সেইটো অকণমান সতেজ নহ'ব পাৰে সেইটো দুদিনৰ পৰা আছে সেইটো আপোনাৰ সত্তৰ টকা আপোনাক এনেই কি কি কি কি ফল মূল লাগে হয় হয় আমাৰ আপোনাৰ আপুনি বৰাটিৰ যোনখন ৰাস্তাটো যায় গাঁৱলে সেই ৰাস্তাটোৰ তিনি আলিটোৰ মুখতেই গছ বৰগছজোপাৰ তলত আপোনাৰ যোনখন দোকান আছে সেইখনেই হয় হয়